অঁ দাদা অ হেৰি নহয় মই নতুনকে ফাৰ্মাছী এখন খুলিছোঁ গতিকে মোক অলপ মেডিচাইনৰ দৰকাৰ হ'ব গতিকে আপোনাৰ ফোন নম্বৰটো কালেক্ট কৰিলোঁ এজনৰ পৰা গতিকে আপোনাৰ তাৰ পৰা মই মেডিচিন হ'লছেলত আনিবগে লাগিব এটা এই আজি এসপ্তাহমান হৈছে আৰু এটা হেৰি ন মই মানে কি লিষ্ট এটা বনালোঁ মেডিচাইনৰ গতিকে আপোনাৰ তাত যিকিটা কোম্পানী আছে সেইকেইটা কোম্পানীৰ মেডিচাইন মোক লাগিব মই লিষ্ট এটা ধুনীয়াকে বনাই লৈ যাম গতিকে আপুনি মোক অকণমান চাই চিতি ৰেটটো অকণমান কমাই মেলি লগাব নতুনকে খোলা দোকানটো

নাই নাই মোৰ সম্পূৰ্ণ আইডিয়া আছে মই আগতে বেলেগ এখন দোকানত আছিলোঁ ফাৰ্মাচিষ্ট নহয় মই মই ফাৰ্মাচিষ্ট পঢ়া নহয় মই মানে কি মোৰ ফাৰ্মাচিষ্ট বেলেগ আছে

এই মেডিচিনটো ল'ব লাগিব

অঁ সেইবোৰটো মই চব জানোৱেই কিন্তু ল'ম

ঠিক আছে মই তেতিয়াহ'লে আপোনাৰ ওচৰলে কাইলে গৈ আছোঁ আৰু লিষ্টটো বনাই লৈ যাম মোক যি যি মেডিচিন লাগে মই আপোনাৰ পৰা উঠাই লৈ আহিম আৰু নাই মই গ'লে অলপ দুটামান বজাত যাম আৰু হয় হয় ঠিক আছে ঠিক আছে হ'ব দিয়ক মই গৈছোঁ কাইলে মই আপোনাক ফোনটা কৰি যাম বাৰু হ'ব দিয়ক হ'ব হ'ব হ'ব দিয়ক হ'ব দিয়ক হ'ব দিয়ক ও